বৰ্তমান সময়ত হাইকিং এটা অতি জনপ্ৰিয় জনপ্ৰিয় হৈছে যিটো যিটোক জনপ্ৰিয় কৰিছে বিভিন্ন ধৰণৰ ইনষ্টাগ্ৰামত থকা পেজবিলাকে য'ত গুৱাহাটী নাইবা উত্তৰ পূৰ্বাঞ্চলৰ এনেকুৱা বহুতো ঠাই আছে যিবিলাক ঠাইত মানে হাইকিং কৰিবলৈ লৈ যোৱা হয় লৈ গ'লে হাইকিং কৰিবলৈ লৈ যোৱা হয় য'ত ধৰক আপোনাৰ গুৱাহাটীৰ আশে পাশে থকা ৰাণী নাইবা নাৰেংগী হিল টপ এইবিলাক ঠাইলৈ হাইকিং কৰিবলৈ দিনতীয়াকৈ ৰাতিপুৱাই লৈ লৈ গৈ আৰামচে হাইকিং চাইকিং কৰি উঠি চবে ধুনীয়াকৈ কথা পাতি পেলাই ধুনীয়াকৈ অহা হয় হাইকিং কৰিবলৈ মই কি ভাল পাওঁ বুলি মোক সুধিলে মই পাহাৰীয়া ঠাই ভাল পাওঁ যেনেকৈ মই অলপতে জুক' ভেলি গৈ আহিছোঁ আৰু এইটো সপ্তাহত মই যোৱা সপ্তাহত মই মাওথ্ৰিনং গৈ আহিছোঁ য'ত পৰ্বতৰ পৰা এটা সুন্দৰ সেউজীয়া প্ৰাকৃতিক দৃশ্য দেখা পোৱা যায় জুক' ভেলিত আপোনাৰ জুক' ভেলিত হাইকিং কৰি পৰ্বতত সূৰ্যাস্ত আৰু সূৰ্যোদয় দুয়োটাই চাব পাৰি মই অকণমান বৰফ পৰা দিনত গৈছিলোঁ বাবে বৰফৰ পাতলীয়া আৱৰণ এটাও পাইছিলোঁ হাইকিঙে মানুহৰ মন মগজু সক্ৰিয় কৰি ৰাখে ভিতৰৰ পৰা ভিতৰৰ পৰা মানুহক সতেজ কৰি ৰাখে সেয়ে মই ভাবোঁ হাইকিঙে অকল প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ দিয়াই নহয় আমাক স সতেজ আৰু সুস্থ হৈ থকাতো কিছু পৰিমাণে সহায় কৰে